ভাৰতৰ জনপ্ৰিয় বৈজ্ঞানিকসকল হ'ল ছাৰ আইজাক নিউটন গেলিলিও গেলিলিও এলবাৰ্ট আইনষ্টাইন থমাছ এডিছন এৰিষ্টটল ৰবাৰ্ট ফুড জগদীশ চন্দ্ৰ বসু এ পি জে আব্দুল কালাম এইসকলে জনপ্ৰিয় বৈজ্ঞানিক আমি বুলি জানিছিলোঁ মোৰ প্ৰিয় বৈজ্ঞানিক ছাৰ আইজাক নিউটন ছাৰ আইজাক নিউটনক এই কাৰণেই জনপ্ৰিয় কাৰণ তেওঁ কৰা মধ্যাকৰ্ষণ শক্তিৰ ফলত আমি বস্তুটো ওপৰলৈ মাৰি পঠিয়ালে কিয় তললৈ সৰি পৰে এই স এই কথাষাৰ পঢ়ি ৰস পোৱাৰ কাৰণে বা এই কথাটো বুজি পোৱাৰ কাৰণে আমি তেওঁকে জনপ্ৰিয় বুলি ভাবোঁ